হেল্ল' হেল্ল' অঁ পিংকী খুড়ী নহয় জানো মানে কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ মানে অহা ছয় ছয় বহাগ তাৰিখে বহাগী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন যে আছিল তাত লখিমপুৰ এ টি এম ফিল্ডত এনে তাত আমি যোৱাৰ কথা ভাবিছিলোঁ আমাৰ গাঁৱৰ পৰা কেইজনমান লৈ পিনি

আমাৰ গাঁৱৰ পৰা কাক কাক নিলে ভাল হয় জনাবচোন মানে আমাৰ গাঁৱৰ পৰা প্ৰায় নায়েই বাৰু আপোনালোকৰ গাঁৱৰ কোনোবা আছে যদি জনাব হয় হয় কওকচোন মানে আপোনাক জানিবৰ কাৰণেই কল কৰিছিলোঁ মানে কোন কোন ওলাব তাকে হয় অঁ আৰু অঁ অঁ আৰু সৰু বিহুৱতীৰ কাৰণে সৰু

তাই নচা এদিন দেখিছিলোঁ বাৰু এই যোৱাবাৰ কেন্দ্ৰীয় ৰঙালী বিহুত তাই প্ৰাইজ পাইছিলে তো তাইক লৈ যাব লাগিব আৰু ঢুলীয়াৰ কাৰণে কোনোবা চাইছিল নেকি নাই আমাৰ খগেন দাৰ ল'ৰাজন বাৰু আছে বাৰু দেই খগেন দাৰ ল'ৰাজনে খুব ধুনীয়া বজায় তাক লৈ যাম আৰু ভেশছনৰ কাৰণে মানুহ লাগিছিল বিশেষকৈ তাৰমানে পাৰ্টতো কি কৰিব এক্টিংৰ হেৰিতো

হয় নেকি অঁ অঁ অঁ অঁ মানে যোৱাটোৰ কিবা ব্যৱস্থা কৰিছে নেকি মানে যোৱাটোৰ কথা কিবা মানে গাড়ী এখন ভাড়া কৰি পিনি যোৱাৰ কথা ভাবিছিলোঁ মানে আমাৰ যিগিটা গ্ৰুপ গ্ৰুপ হয় তেওঁলোকৰ লগত গাড়ী এখন ভাড়া কৰি মানে আমাৰ আঠজন বা দহজন হ'ব ন অঁ তেতিয়া গাড়ীৰ এহেজাৰ বা আঠশ টকাতো ল'বই গাড়ীৰ ভাড়া চ' এশ মানকৈ তুলি দিওঁ অঁ চোৱা তেতিয়া ৰাতিপুৱা পাঁচটা বজাত ছটা বজাত ওলাই দিম আৰু অঁ অঁ অঁ অঁ ঠিক ঠিক আছে আপুনি কাণখন জনাই কাণখন ছোৱাই থ'ব তেওঁলোকক অঁ অঁ ঠিক আছে হ'ব দিয়ক